হেল্ল' প্ৰণিতা ৰেষ্টুৰেণ্ট নেকি মই আপোনালোকৰ হোটেলত তিনিটামান বস্তু অৰ্ডাৰ দিছিলোঁ ৰুটি আছিলে চাৰিটা টণ্ডুৰি চিকেন আছিলে আৰু চিকেন কাৰি আছিলে টণ্ডুৰি চিকেনটো কেঞ্চেল কৰি দিয়ক আৰু বাকীখিনি বস্তু সোনকালে পঠিয়াই দিব